হেল্ল' দাদা মই যে আপোনাক দুই প্লে'ট ম'ম আৰু দুই প্লে'ট চাওমিন অৰ্ডাৰ দিছিলোঁ তাৰে মোৰ এটা প্লে'ট ম'মৰ এক প্লে'ট মানে কেনচেল কৰিব বিচাৰিছোঁ মানে কেলে আমাৰ ঘৰত মানে চাৰিজন খোৱা মানুহ আছিলে কিন্তু তাৰে এজন এতিয়া কমিছে সেইটো কাৰণে মই এক প্লে'ট কমাব বিচাৰিছোঁ